অঁ হয় মই আপোনাৰ দোকানখন আজি খোলা আছে নেকি বাৰু অঁ মই মানে গিফ্ট আইটেমৰ কাৰণে মেখেলা চাদৰ কেইখনমান কিনিম বুলি ভাৱিছিলোঁ এই আমাৰ আমাৰ মানে ফেমিলীৰ ফালৰ পৰা গিফ্ট দিম বুলি ভাৱিছিলোঁ বিয়া এখন আছে আমাৰ ওচৰতে তাকে আপোনাৰ তাত কেনেকুৱা কেনেকুৱা কাপোৰ আছে অলপ ক'ব নেকি অঁ ধৰি লওক আপোনাৰ টু থাউজেণ্ডমানৰ ভিতৰত কৈ গ'লেই হ'ল আৰু

অঁ অঁ

অঁ অঁ ঠিকেই আছে বাৰু আৰু বোৱা চাদৰ মেখেলা কিবা পাম নেকি অঁ আমাক চাৰিযোৰমান লাগিছিলে চাৰিযোৰমান হ'লেই হৈ যাব অঁ অঁ বেছি মানে কম কোৱালিটীৰ নালাগে অলপ ভাল কোৱালিটীৰ হ'লে ভাল হয় কাৰণ গিফ্ট দিয়াৰ কথাটো আৰু অলপ ভাল আমাৰ এওঁৰ লগত ভাল চিনাকিয়েই যেতিয়া অলপ ভাল গিফ্ট এটা দিব বিচাৰিছিলোঁ অঁ অঁ ঠিকে আছে আপুনি বাৰু কাপোৰ কেইযোৰ উলিয়াই থব মোৰ ৱাইফ গৈ আছে চাবগে তাই

অঁ মই এই আপোনাৰ তাইক কৈ আছোঁ গতিকে আৰু চাৰি পাঁচ ঘণ্টাৰ ভিতৰত আমাৰ পাই যাব তাই অঁ অঁ